হেল্ল' কাষ্টমাৰ কেয়াৰ হয়নে মই পাৰ্চেল এটা অৰ্ডাৰ কৰিছিলোঁ বেয়া হোৱা বাবে ৰিৰ্টান কৰিলোঁ আজিলৈকে ৰিফাণ্ড হোৱা নাই পাৰিলে সোনকালে ৰিফাণ্ড কৰি দিবচোন